মই আগৰ ফোন নম্বৰটো সলনি কৰিলোঁ তাকে এতিয়া নতুনকৈ এটা ছিম কাৰ্ড লৈছোঁ তাৰপিছত সেই ছিম কাৰ্ডৰ যিটো নতুন নম্বৰ সেই নম্বৰটোকে মই ই পি এফ একাউণ্টত আপডেট কৰিব বিচাৰিছোঁ আৰু তাৰবাবে মই ই পি এফ অ' প'ৰ্টেলত যাম তাতে গৈ মই লগ ইন কৰিম আৰু লগ ইন কৰাৰ পাছত মই প্ৰফাইল ছেকশ্যনত যাম তাত গৈ মই যিখিনি দৰকাৰী নথিপত্ৰৰ প্ৰয়োজন হ'ব সেই নথিপত্ৰখিনি দিম যেনে আধাৰ কাৰ্ড পান কাৰ্ড এইখিনি দিম আৰু এইখিনি দিয়াৰ পাছতে মোৰ যিটো ইমেইল আইডি ফোনৰ তাতে এটা অ' টি পি আহিব আৰু অ' টি পি অহাৰ পাছতে মই মোৰ নতুন যিটো নম্বৰ সেই নম্বৰটো ই পি এফ একাউণ্টত আপডেট কৰিম